অঁ হয় কওকচোন ক'ত নলবাৰীত

মই নাই অ'লে মই ৰেডি হৈ আছোঁ ৰখি আছোঁ

অঁ মই অ'লেটো ৰেডি হৈ আছোঁয়ে অঁ নলবাৰীত অলপ দিগদাৰেটো অঁ অঁ অঁ মই অলাই ৰেডি হৈ ৰখি আছোঁ

দেৰি হ'ব ৰেডি হ'বা আহলেই দেৰি দেৰি হৈছে ৰেডি হৈ থাক্বা অঁ তাকেতো কৰলে দিগদাৰ অঁ তাকেতো অঁ অঁ

অঁ অঁ অঁ দে দে এই ৰাস্তাবিলাকো অলপ হেৰি হৈছি না সৰু সৰু অঁ অঁ তাকেতো দে ৰাখচো আহি থাকক কোনো মতে অঁ অঁ হ'ব বাৰু